অঁ কওকচোন

অঁ আজিকালি জানেই শুনিছে আজিকালতো জিঅ'টো চবতে চলেই গম পায়ই আমাৰটো ইয়াত বি এছ এন এলে পাব দেই

তাকে এতিয়া আপোনাৰ এড্ৰেছটো ক'ত আছিলে

বি এছ এন এলে পাব

অঁ নাই আপোনাৰ দুটা আছে এটা আছে আপোনাৰ কেবুল আছে এটা আছে ফাইবাৰ আছে হা আপুনি আপুনি এতিয়া কোনটো বা লগাব বা ফাইবাৰ লগাব নে নে কেবুলটো লগাব

মানে কথাটো এনেকুৱা হয় আপোনাৰ ফাইবাৰটোত বাজেটটো অকণমান বেছি হয় তাৰপৰা কেবুলটোত বাজেটটো অকণমান কম হয় গম পাইছো বাৰু মানে কি আপোনাৰ যোনটো ফাইবাৰটো হয় ন ফাইবাৰটো মানে কি কেবুলটো প্ৰয়োজন নাই এতিয়া সেইটো মানে অট'মেটিক আহিব মানে তাত কেবুলৰ কোনো ছিষ্টেম নাই ডাইৰেক্ট মানে কি কানেকশ্যন কানেকশ্যন হ'ব মানে গ'ম পালে তাৰ উপৰিও এতিয়া আপুনি কোনটো লগাব বা

হেৰি কৰিব নহ'লে আপুনি ফাইবাৰটোকে লগাই ল'ব ফাইবাৰটো অলপ ভাল মানে ইটোতকৈ এইটো বাই চানঞ্চ কি হয় আপোনাৰ কেবুলটো বাই চানঞ্চ কেতিয়াবা চিগি গ'লে চিগি গ'লে নেটটো নেটটো কাট খাই যায় মানে ফাইবাৰটোত আপোনাৰ কেবুলটো কাট খোৱা চানঞ্চ নাথাকে গ'ম পালে অঁ ফাইবাৰ

সেইকাৰণে মানে কি বি এছ এন এল নেটটো অকণমান ফাষ্ট

এবছৰটো অঁ এবছৰ কৰিলে আপোনাৰ প্ৰফিটটো আছে বাৰু ছমাহতকৈ

গ'ম পালে নেটৱৰ্কৰ তেনেকেতো এতিয়া ইচছ্যু পোৱা নাই বাৰু দেই বেলেগতো লগাইছোঁ ন তেওঁলোকে ইমান কমপ্লেইন দিয়া নাই বস্তুটো চবেই কৈছে ভাল বুলিয়ে কৈছে গ'ম পালে আপোনাৰ এড্ৰেটো মোক দি দিব হোৱাটছ এপত

গ'ম পালে হ'ব বাৰু নহ'লে দিয়ক প্লিজ আপুনি মোক হোৱাটছ এপ দি দিব নম্বৰটো অঁ অঁ পাব বাৰু দিয়ক অঁ অঁ হ'ব দিয়ক অঁ